অঁ কিতাপখন মই বেছ ভাল পাইছোঁ চপা বন্ধা বৰ ধুনীয়া আগতে এবাৰ দেখিছিলোঁ এই এয়াৰপৰ্টত সিখন কিন্তু ইমান ভাল নাছিল এইটো বোধহয় তাৰ পৰৱৰ্তী সংস্কৰণ এইটো সংস্কাৰ আগতকৈ উন্নত হৈছে দামটোও ঠিকেই আছে বাৰু দামটো মানে ঠিক যিখিনি হ'ব লাগে সেইখিনিয়েই হৈছে ভাল লাগিছে আৰু এনেও তেওঁৰ কিতাপ পঢ়ি মই ভালেই পাওঁ অঁ বিশেষকে কিতাপখন ধৰক হাতত লৈ যদি ভাল লাগে তেতিয়া মনটো সন্তুষ্টিৰে ভৰি পৰে এইখন কিতাপ পাই কিন্তু মোৰ মনটো সন্তুষ্টিৰে ভৰি পৰিছে চাঁও এতিয়া পঢ়ি পেলাই কেনেকুৱা লাগে